টিভিৰ হোৱাৰ পিছৰপৰা যথেষ্ট মানুহ আজিকালি খেলপথাৰত খেল চাবলৈ যোৱাটো নিশ্চয় বহুত কমি গৈছে কাৰণ টিভিত ঘৰতে বহি খেল চাব পাৰি আগতে খেলপথাৰত খেল হৈছিল লগত খেল হওঁতে যথেষ্ট সুবিধাও হৈছিল মানুহৰ কিয়নো তেতিয়া ল'ৰা ছোৱালীবিলাকো খেল খেলিছিল খেল খেলোঁ যিহেতু খেল খেলিলে শৰীৰ সদায় সুস্থ সবল হৈ থাকে কিন্তু আজিকালি কি হ'ল টিভি ওলোৱাৰ পিছৰ পৰা ল'ৰা ছোৱালীবিলাকে খেল খেলিবলে এৰি দিয়াৰ নিচিনাই হৈছে খেলপথাৰলে মানুহ যায় নাযায় বুলিও ক'ব নোৱাৰে কাৰণ ডাঙৰ ডাঙৰ খেলপথাৰলে যায় কিন্তু আমাৰ এই যিবোৰ গাঁৱত ল'ৰা ছোৱালীয়ে খেল খেলে আগতে পথাৰত বা ওচৰৰ ফিল্ডত কিন্তু আজিকালি তেনেধৰণে খেলা দেখা পোৱা নাযায় মই এবাৰ খেল চাবলৈ গৈছিলোঁ নেহেৰু ষ্টুডিয়ামত ক্ৰিকেট খেল তাত যথেষ্ট লোক হৈছিলে লোক আহিছিলে খেল চাবলৈ বহুত ভাল লাগিছিলে তাত গৈ বহুতো খেল চোৱা মানুহৰ সমাগম ঘটিছিল কিন্তু যিমান মানুহ হ'ব লাগে আচলতে আজিকালি তেনেকৈ মানুহ নহয় কাৰণ টিভিত টিভিত যিহেতু খেল দি থাকে একেখন খেলকে বাৰে বাৰে মানুহে যিহেতু টিভিত চাব পৰা সুবিধা হ'ল সেয়েহে মানুহে আজিকালি বেছিকৈ টিভিতে খেলখন চায় চাব বিচাৰে মানে কিন্তু টিভিত চোৱাতকৈ যে সেই খেলপথাৰত গৈ খেল চোৱাৰ যিটো আমেজ সেই আমেজটো আজিকালি নাইকিয়া হ'ল টিভিত সকলোৱে টিভিতে আজিকালি চাব বিচাৰে খেল খেলপথাৰৰ যিটো আমেজ সেই আমেজটো আজিকালি টিভিত পোৱা নাযায় হ'লেও সকলোৱে তেনেকৈয়ে যায়